মোৰ বাগিচাত বিভিন্ন ধৰণৰ ফুল আছে আৰু এইবোৰ ফুল সাধাৰণতে আমি চিঙিবৰ কাৰণে ব্যৱহাৰ নকৰোঁ ফুলবোৰ চাবৰ কাৰণেহে ব্যৱহাৰ কৰোঁ তাৰ উপৰি দুই এজনে নিজৰ নিজৰ পূজাৰ কাৰণেও ফুলবোৰ কেতিয়াবা কেতিয়াবা নিয়ে তাত আমি কিন্তু কোনেও অৱহেলা বা অনাদৰ নকৰি তেওঁলোকক দি দিং তাৰোপৰি আমাৰ বাগিচাত ধৰক আমলখি জলফাই শিলিখা আদি বিভিন্ন ফল আছে অমিতা এই ফলবোৰ আমি নিজেও খাওঁ আৰু লগতে আনকো দিং আৰু ফলবোৰ খালে মানুহৰ নিজে পুষ্টি সাধন হয় আৰু এইবোৰ ফলত কোনঅ ধৰণৰ ৰাসায়নিক দ্ৰব্য যিহেতু দিয়া নাযায় গতিকে ফলবোৰ অতি পুষ্টিদায়ক আৰু এই পুষ্টিদায়ক ফল হোৱাৰ কাৰণেই আমাৰ নিজৰো স্বাস্থ্য ভালে থাকিব আৰু লগতে আমাৰ অচৰ চুবুৰীয়া মানুহখিনিৰো স্বাস্থ্য নিশ্চয় ভালে থাকিব সেয়ে ফলগছ আমি ৰুব লাগে আৰু ফলগছ বৃদ্ধি কৰিব পাৰিলে আমাৰ নিজৰ স্বাস্থ্যৰ লগতে আনৰো স্বাস্থ্য সমৃদ্ধ হ'ব মই ভাবোঁ আমি আমাৰ মন লগতে দেহ লগতে আত্মা যদি সুন্দৰ কৰি ৰাখিবলগা হয় তেতিয়াহ'লে ফুল আৰু ফলগছ আমি ঘৰৰ সন্মুখত ৰাখিব লাগে আৰু তেতিয়াহ'লে আমি আমাৰ এখন সুন্দৰ স্বাস্থ্য বা আমি এটা সুন্দৰ পৰিৱেশ দুয়োটাই পাম গতিকে আমি আশা কৰোঁ আটায়ে যেন এই ফল আৰু ফুলৰ গছ নিজৰ ঘৰৰ সন্মুখত ৰোপণ কৰি এখন পৰিৱেশটো শুদ্ধ কৰে লগতে নিজৰ নিজৰ নিজৰ স্বাস্থ্য সদ চিৰদিনৰ কাৰণে সুন্দৰকে ৰাখিব পাৰে